অঁ

অঁ ঠিক আছে আপুনি মোক কিমান পাৰ্চেন্ট শ্বেয়াৰ দিব পাৰিব থাৰ্টি পাৰ্চেন্ট অঁ আপোনাৰ কিমান বিঘা মাটিৰ খেতি চাহ খেতি চাৰি পাঁচ বিঘা ঠিক আছে আপুনি আপোনাৰ ই মেইলটো মোক দি দিয়ক মই মোৰ মেনেজাৰক জনাই দি আছোঁ মোৰ টীমটো যাই আছে আপোনাৰ তাতে

ৱেলকাম